মই এবাৰ দৌৰিব গৈছিলোঁ দৌৰ মানে মাৰথন দৌৰ এনেকৈ প্ৰায় পোন্ধৰ কিলোমিটাৰমান দিছিলে মাৰাথন দৌৰ আৰু তাত দৌৰিব যাওঁতে মই প্ৰথমতে এয়াৰ বুলি জোতাযোৰৰ কোম্পানীটো মানে কোম্পানী এয়াৰ নামৰ জোতা কোম্পানীৰ জোতা এযোৰ পিন্ধি গৈছিলোঁ আৰু এইযোৰ জোতা অলপ গধুৰ আছিলে যাৰ কাৰণে দৌৰিবলৈ অলপ অসুবিধা হয় সেইকাৰণে নেক্সটবাৰ যেতিয়া মানে দ্বিতীয়বাৰ যেতিয়া দৌৰিব গৈছিলোঁ সেইবাৰত মই নাইকি বা নাইকি নাইকি জোতা এযোৰ সেনেকৈ পিন্ধি গৈছিলোঁ আৰু সেইযোৰ পিন্ধি দৌৰাত সুবিধা হয় আৰু সুবিধা কাৰণে সেইবাৰ অলপ পজিশ্যন ল'বলৈ সমৰ্থ হৈছিলোঁ যদিও বিশেষ ধৰণৰ এক ভাল জোতা মানে সেইযোৰ আৰু জোতাযোৰ পিন্ধি অলপ ভালো লাগিলে আৰু জোতাযোৰ পিন্ধি দৌৰিবলৈয়ো সুবিধা সেই জোতাযোৰ পিন্ধি দৌৰি সময়ত ভৰিটো বৰ বেছি এনেকৈ মানে নাকাটিলে অলপ আৰু প্ৰথম অৱস্থাত যোনযোৰ জোতা পিন্ধি গৈছিলোঁ জোতাযোৰ অলপ কাটা নিচিনা হ'ল মানে অলপ তেজো ওলালে আৰু এনেকৈ চালো চেলিলে বুলি ক'ব লাগিব তাৰপিছত আৰু যেতিয়া নেক্সট যোৰ মানে দ্বিতীয় যোৰ জোতা পিন্ধি গৈছিলোঁ সেইযোৰত ইমান নেকাটিলেও আৰু ইমান অসুবিধা নহ'ল আৰু সেইযোৰ জোতা পিন্ধি দৌৰিবলৈয়ো ভাল লাগিল আৰু ভাল নাইকি জোতাযোৰ সিমানেই